হেল্ল' এনিশা গগৈ হয়নে অ মই এগৰাকী ষ্টুডেণ্ট হয় মই আহোম ৰজাসকলৰ বিষয়ে মানে অলপ জানিব বিচাৰিছোঁ মানে ইমান ষ্টুডেণ্ট হয় ন' ইমানো মানে ভালকৈ নাজানো তো আপোনাৰ পৰা মানে জানিব বিচাৰিছোঁ সেইকাৰণে ফোন কৰিছিলোঁ আপুনি অলপ বুজাই দিব পাৰিব নেকি

অ অ অ

অ হ'ব ধন্যবাদ আপুনি বুজাই দিয়াৰ কাৰণে অ অ ফোন কৰা আপোনাৰ আকৌ পাছত যদি কিবা অ অ বুজোৱাৰ কাৰণে ধন্যবাদ আপোনাৰ আকৌ যদি কেতিয়াবা যদি কিবা অসুবিধা হয় আপোনাক ফোন কৰিব নহ'লে লগ কৰিব পাৰিম নেকি অ হ'ব ধন্যবাদ